আমাৰ গাওঁখনত বহুত মানুহ আছে আৰু আমাৰ মানুহ গাঁৱৰ মানুহখিনি বহুতখিনি শিক্ষিত আৰু গাওঁখনত আমাৰ শিক্ষিত মানুহখিনিয়ে ভৰি আছে কাৰণে গাওঁখন চাগে থাকি ভাল লাগে আৰু তেওঁ অলপ শিক্ষাৰ ক্ষেত্ৰত দূৰ্বল মানুহখিনিও আমাৰ বহুত অভিজ্ঞতা আছে ককা আইতাসকল বা অলপ শিক্ষিত মানুহসকলেও বহুত কথা জানে পুৰণি কথা বহুত জানে আৰু তেওঁলোকে আমাকো কয় বহুত কথা আৰু তেওঁলোকৰপৰা আমাৰ মা দেউতাহঁতেও বহুত কথা শিকিছে আৰু যিমানেই যি নহওক প্ৰযুক্তি বিদ্যাৰ লগত তেওঁলোকো শিক্ষিত হৈ গৈ আছে আৰু যিমানেই পাৰিছে সিমানেই চেষ্টা কৰিছে আৰু এতিয়া বৰ্তমান ইটোতকৈ সিটোৱে কেনেকে পাৰোঁ সিমান তাৰ ওপৰত চেষ্টা কৰে আৰু সকলো সেই ক্ষেত্ৰতেই ব্যস্ত হৈ আছে আৰু শিক্ষিতৰ হাৰ বহুত বেছিও হৈছে সিমান কম নহয় সকলোৱে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া আমাৰ গাঁওখনত এখন বিদ্যালয় দুখন বিদ্যালয় আছে এখন অংগনবাডী স্কুল আৰু এখন এখন অংগনবাডী বিদ্যালয় আৰু আন এখন হ'ল আমাৰ এই যোনখন আমাৰ এল পি স্কুল বুলি কয় সেই তেনেকুৱা দুখন এখন প্ৰাথমিক বিদ্যালয় আৰু এখন অংগনবাডী বিদ্যালয় আমিও গাঁৱৰ বিদ্যালয়তে পঢ়া গাঁৱত থাকি ভাল লাগে গাওঁখনত গাঁওখনত থাকিলে কিবা এটা ভাল লাগে মানে প্ৰাকৃতিক পৰিৱেশবোৰ আমাৰ বহুত ভাল গছ গছনিৰে ভৰপূৰ গাওঁখন আৰু দুটা নামঘৰ আছে নামঘৰ দুটাও ভাল লাগে বা ভাদ মাহ বুলিলে গাঁওখনত আৰু ভাল লাগে আৰু আমাৰ নামঘৰত প্ৰায়ে নাম প্ৰসংগ চলিয়ে থাকে উৎসৱ পাৰ্বণ বুলি নহয় তেওঁ বুলি এনেও আমাৰ গাঁওখনত বিভিন্ন ক্ষেত্ৰত যিটি পাতিয়ে নামঘৰত বিশেষকৈ যিটি পাতিয়ে থকা হয় আৰু ভাল লাগে আমাৰ গাঁৱত এখন নৈ আছে নৈখনো নৈখনতো বহুত মাছ চাছ ধৰা হয় বা মাছৰ ক্ষেত্ৰতো আমি বহুত উপকৃত হ'ব পাৰোঁ আৰু মাছ চাছ তেনেকৈ আমাৰ কিনিবলগীয়াও হয় নহয় আৰু গাঁৱতেই তেনেকৈয়ে নৈতে মাছ চাছ মৰা হয় আৰু আমাৰ ইয়াত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পানী হয় আৰু ব্ৰহ্মপুত্ৰৰ পানীয়ে অলপমান অসুবিধাৰ সৃষ্টি কৰে যদিও বহুতখিনি সুবিধাও হয় ব্ৰহ্মপুত্ৰৰ পানীৰ ক্ষেত্ৰত আমাৰ গাওঁখনত মাটিবোৰ বহুত বিশেষকৈ সাৰুৱা হয় আৰু সাৰুৱা হোৱাৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত বহুত ভাল হয় আৰু বেছিভাগ মানুহে আমাৰ কৃষিৰ লগত জড়িত শাক পাচলি খেতি বা ধান শস্যৰ খেতি কৰা হয় ধানৰ ধানৰ খেতি এতিয়া শাওণ মাহত বা আমাৰ ইয়াত ৰুবই পৰা হয় শাওণ অলপ আমাৰ গাঁৱত আন আন গাঁৱতকৈ আমাৰ গাঁৱত অলপ ৰোৱা পিছপৰা হয় কাৰণ আমাৰ ইয়াত পানীটো হয় আৰু পানী আহিলে মাটিবোৰ বহুত সাৰুৱা হয় সেইবাবে আমাৰ ভালো হয় মানুহবোৰ অকল আন কৃষিৰ লগতে বুলিয়ে নহয় আন শাক পাচলি ক্ষেত্ৰতো বহুতখিনি খৰালি শস্যৰ ক্ষেত্ৰত লাগি থাকে আৰু শস্যখিনি কৰি উপকৃত হয় আৰু বিশেষকৈ আমাৰ পাছলি চাছলি আন তেনেকুৱা বস্তুখিনি বেলেগৰপৰা আনিব লগীয়া নহয় বা বজাৰ চজাৰৰপৰা আনিবলগীয়া নহয় গাঁৱতে এইখিনি পোৱা হয় গাঁৱতে খেতি কৰে বা প্ৰতি ঘৰ মানুহতে খেতি কৰাজাতীয় কিনিবলগীয়া কেতিয়াও নহয় আৰু আমাৰ তেনেকৈ পাচলি কিনাতো নহয়ে গাঁৱৰ সকলোৱে নিজৰ ঘৰে ঘৰে প্ৰায়ে খেতি আছে আৰু নাথাকিলেও ইজনে সিজনক সহায় কৰে আৰু সেয়া আমাৰ তেনেকুৱা ক্ষেত্ৰত আমাৰ গাওঁখন বহুত মানে ভাল আৰু ভাল লাগেও থাকিও ভাল লাগে আমাৰ আৰু আমি নৱপ্ৰজন্মই আমি এইবোৰ সকলোখিনি ধৰি ৰাখিব যিমান পাৰোঁ চেষ্টা কৰিম আৰু আজিকালি ল'ৰা ছোৱালীখিনি যিমান শিক্ষিত সকলোৱে ভাল ৰিজাল্ট কৰে আৰু সকলোৱে নিজৰ নিজে নিজৰ ওপৰত প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰে আৰু সেইবাবে ভাল লাগে আৰু আমাৰ ইয়াত বহুতো উৎসৱ পাৰ্বণ পতা হয় আৰু সাংস্কৃতিক দিশত আগবঢ়া সাংস্কৃতিক অনুষ্ঠান পতা হয় বিহুৰ সময়ত পতা হয় ব'হাগৰ আদৰণি বা বিহুৰ ব'হাগৰ শেষত পতা হয় ব'হাগী বিদায় ভাল লাগে আমাৰ বিহু পতা হয় ব'হাগ বিহু ব'হাগ বিহুটো অসমীয়াৰ ব'হাগ বিহুটো মেইন আৰু ব'হাগ বিহুটো পতাই হয় ব'হাগ বিহুত বিহু আমাৰ তিনিটা পতা হয় ব'হাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু ব'হাগ বিহুটো ভাল লাগে ব'হাগ বিহুৰদিনা প্ৰথমদিনা গৰুক গা চা ধোৱা হয় সেইদিনা উৰুকা বুলি কয় যিটো দিন গৰুক গা চা ধুওৱা হয় মাহ হালধি সানি সেই মাহ হালধি ধুই দিয়া হয় তাৰপিছতে মাহ হালধি সানি নোওৱা হয় নোওৱাৰ পিছতে সেই তাৰে মাহ হালধি অলপ থৈ দিয়া হয় পিছদিনালৈ আৰু আৰু গৰুক সেয়া মাহ হালধি সানি গা চা ধুওৱা হয় গা চা ধুৱাই সিহঁতক অলপ পথাৰলৈ চৰিবলৈ দিয়া হয় আৰু বিশেষকৈ গৰুক নৈত গা ধোওৱা হয় আমাৰ ইয়াত নৈত গা ধুৱাই মানে সকলোৱে একেলগে আৰু চাত চাত চাত কটা হয় চাত লাও বেঙেনা লাও খা বেঙেনা খা তেনেকৈ কৈ পিনিহে চাত চটিওৱা হয় চটিয়াই পিনি চটিয়াই পিনি মানে সোনকালে ডাঙৰ হ'বলৈ তাহাঁতক আশীৰ্বাদ কৰি কৰে সকলোৱে আৰু তেনেকৈ চাত তাত মাৰি গৰুক পথাৰলৈ পঠিয়াই দিয়া হয় আৰু গৰুবোৰ যিমান পাৰে সিমান সিমান গৰুক পঠিয়াই দিয়া পাছত গৰুবোৰ যিমান পাৰে সিমান ডাঙৰ হ'বলৈ আমি তাহাঁতক আশীৰ্বাদ কৰে বা বয়োজ্যেষ্ঠ সকলেও আশীৰ্বাদ কৰে মানে চাত তাত চটিয়াই তাৰ পাছতে যিখিনি বাঢ়ে বা থাকে সেইখিনি চাতখিনি ঘৰলৈ লৈ অহা হয় আৰু মাহ হালধিখিনিও থৈ দিয়া হয় আৰু গৰু অহাৰ পিছত সেই গৰু অহাৰ পিছত পিঠা নহ'লে পিঠা আৰু মাছ ধোৱা পানী সেইখিনি থোৱা হয় মাছ ধোৱা পানী সেইখিনি থোৱা হয় মাছ ধোৱা পানীৰে তাহাঁতৰ ভৰি ধোৱাই দিয়া হয় আৰু যোনখিনি পিঠা পিঠা তাহাঁতৰ পিঠা গুড়ি খুন্দি পিনি গুৰে সতি মিক্স কৰি তাহাঁতক খুওৱা হয় কেঁচা পিঠাগুড়িৰে তাৰ পিছতে সেই মাছ ধোৱা পানীৰে তাহাঁতক ভৰি ধুওৱা হয় তাৰ পিছতে বিচনীৰে বিচি দিয়া হয় আৰু তৰালিৰ পঘাৰে তাহাঁতক ডিঙিত নতুন পঘা মানে পিন্ধোৱা হয় আৰু নতুন পঘা পিন্ধাই তাহাঁতক আদৰি অনা হয় আৰু তাহাঁতক এইবোৰ দীঘলতি মাখিয়তী পাত বা কিবা কিবি তেনেকুৱা পাতখিনি জাবৰ জোথৰ দি পিনি এটা ধুনীয়া যাঁক দিয়া হয় আৰু বিচি দিয়া হয় বিচাৰ পিছতহে আমাৰ আকৌ এইটো এটা নিয়মেই যেন বিহু বিহুলৈকে ব'হাগৰ বিহু গৰু বিহুদিনাৰ পিছৰ পৰাহে আমি বিচনীৰে বিচোঁ তাৰ আগত গৰম হ'লেই নিবিচো সেইটো গৰুক বিচা পিছত মানুহক সকলোকে এবিচ এবিচ দিয়া হয় তাৰ পিছতে ৰাতি গৰুক যিখিনিয়ে তাৰ পাছতে গৰুক কাটি দিনত দিয়া চাতখিনি ৰাতি চবজি বনাই খাব খোৱা হয় আৰু যিখিনি বাকলি থাকে গৰুলৈ গৰুৰ চাতৰ কাৰণে কটা কিছুমান যিখিনি থাকে বা মাহ হালধি যিখিনি বাকী থাকে সেইখিনি ঘৰৰ কিনাৰে কিনাৰে চটিওৱা হয় সেইখিনি শান্তি পানীনে বুলিয়ে কোৱা হয় হ'বলা ভাল চটিয়ালে সেয়ে চটিওৱা হয় মানে মা দেউতা হ'তে বা আজোককাহঁতৰ আগৰ দিনৰপৰাই এইবিলাক চলি আছে চটিওৱা দেখোঁ তাৰ পিছদিনা ৰাতিপুৱা টাইমত আমি মাহ হালধিৰে গা চা ধুও তাৰ পিছত গা চা ধুই ডাঙৰক আমি ডাঙৰক আমি নতুন কাপোৰ দিওঁ সেইদিনা বস্ত্ৰ দিব লাগে বস্ত্ৰ দান কৰিব লাগে আমি ডাঙৰক বস্তু দি পিনি আমি জ্যেষ্ঠৰ সেৱা এটা লওঁ আৰু আমিও নতুন কাপোৰ পিন্ধো আৰু গৰু তেনেকৈয়ে ভাল লাগে আৰু আমি হাতত জেতুকা লওঁ জেতুকা ল'ব লাগে মানুহে আৰু আমি বিহুদিনাই জেতুকা লোৱাটো আমাৰ নিয়মেই তাৰপিছতে ৰাতিপুৱা টাইমত জলপান ছলপান খাই আমি বিহু মাৰিবলৈ যাওঁ আৰু পিঠা পনাটো থাকেই লগতে আৰু ভাল লাগে গৰু বিহুৰদিনা মানুহৰ ঘৰে ঘৰে হুচঁৰি গাওঁ ফূৰ্তি কৰোঁ সকলো ডেকা গাভৰু বা জ্যেষ্ঠসকল বুলিবলৈ নাই সকলোৱে মিলিজুলি গাঁৱৰ ৰাইজে আমি মিলিজুলি হুচঁৰি গাওঁ ভাল লাগে আৰু শ্ৰৱণ কীৰ্তনো কৰা হয় শ্ৰৱণ কীৰ্তন এনেও ভক্তিমূলক গীত গাই গাই আহে সেইখিনিয়ে এবাৰ পুৰুষসকলে কৰে তেও ভাল লাগে সেই পৰিৱেশটো এটা ভাল লগাৰে আমাৰ সাতদিন বিহু পতা হয় সেই ব'হাগ বিহু যোৱাৰ পিছতেই আমাৰ কাতি বিহু পতা হয় তাৰ পিছতে কাতি বিহুৰ দিনা তুলসী ভেটি বনোৱা হয় তুলসী ভেটি বনোৱা পিছতে তুলসী পুলি এটা নতুনকৈ ৰোৱা হয় বা নুৰুলেও যোনজোপা তুলসী থাকে সেইটো ভেটিটো বনাই তাত মচি চাকি দিয়া হয় গধূলি টাইমত আৰু বুট দিয়া হয় আৰু মানুহৰ ঘৰে ঘৰে ল'ৰা ছোৱালী সকলোৱে গৈ গৈ বুট খাওঁ বা বুট খাওঁ আৰু সকলোকে আশীৰ্বাদমূলক গীত গাওঁ ভাল লাগে আৰু সকলোৱে মিলিজুলি এনেকৈ একত্ৰিত হৈ পিনি থাকি আমাৰ বহুত ভাল লাগে আৰু গাঁৱলীয়া এইটো নিয়ম বিশেষকৈ বহুত ভাল লাগে আমাৰ বিহুটো সকলোৰে কাৰণে বহুত আনন্দদায়ক আৰু সকলোৱে হুচঁৰিয়ে এনেকৈ মানুহৰ ঘৰে ঘৰে গাওঁ গৈ গাওঁ মেলো গায় বৈ আহোঁ আৰু তেনেকৈয়ে সন্ধিয়া টইমত সেই কাতি বিহুৰ দিনটো এটা বিশেষ দিন হিচাপে ভাল লাগে তাৰ পাছতে আহে মাঘৰ বিহুত আমাৰ উৰুকা উৰুকাৰ ৰাতিটো আমাৰ কাৰণে বহুত প্ৰিয় উৰুকাৰ ৰাতিটো সকলোৱে ডেকা গাভৰুৱে মিলি ভোজ চোজ খায় আৰু উৰুকাৰ দিনটো ভাল লাগে উৰুকাৰ ৰাতিটো মানে বিশেষকৈ ভাল লাগে দিনততো ভেলাঘৰ চেলাঘৰ সজা হয় আৰু ৰাতি তাত ভোজ খোৱা হয় আৰু ভেলাঘৰ সদায় নৰাৰে বনোৱা হয় আঘোণ মাহৰ শেষত এই যেতিয়া অঘোণ পুহ আৰু মাঘতেই বনোৱা হয় আৰু আঘোণত মানে ধান চান কাটি হোৱাৰ পাছত সেইটো যোনটো নৰা থাকে সেই নৰাটোৱে ভেলাঘৰ সজা হয় আৰু ভেলাঘৰত সকলোৱে মিলজুলি ভেলাঘৰ সাজে তাৰ পাছত আৰু ৰাতিলৈ ভোজ ভাত খায় আৰু ভাল লাগে সকলোৱে ফূৰ্তি কৰে আৰু ফূৰ্তি চূৰ্তি কৰে সকলো মিলিজুলি যে ডেকা গাভৰু বা কোনোবা এক বিশেষ নাই সকলোৱে মিলিজুলি তেনেকৈ একেলগে গায় কি একেলগে খায় খানা তাৰ পিছতে খাই ভাল লাগে আৰু পিছদিনা ৰাতিপুৱালৈ এটা মেজি সজা হয় আৰু মেজিৰ তলত সকলোৱে ৰাতিপুৱা সেৱা কৰে আৰু সেৱা কৰি আশীৰ্বাদ লয় মেজিৰ জুইত আৰু অগ্নি দেৱতাৰ ওচৰত সেৱা লয় সেৱা লৈ সকলোৱে পিঠা বনায় আৰু বুট চুট খায় আৰু অগ্নি দেৱতাকো এখন বুটৰ বুট চুট দিয়া মানে প্ৰসাদ আগবঢ়ায় দিয়ে তাৰপৰা সকলো ৰাইজে খায় আৰু এনেকৈ একত্ৰিত হৈ আমাৰ উৎসৱবিলাক প্ৰতিটো উৎসৱেই ভাল লাগে আৰু বিয়া বাৰু এইবিলাকতো থাকেই আমাৰ ইয়াত জন্মৰ জন্মদিন অন্নপ্ৰসন্ন তেনেকৈ সকলোখিনি থাকেই আৰু ভাল লাগে এনেকৈয়ে আমাৰ গাঁৱৰ সকলো মিলিজুলি থাকে আৰু মিলি জুলি থকাৰ এইবোৰেই ভাল লগা গাওঁখনৰ এনেকৈ মিলিজুলি থাকিলে সকলোৰে ভাল হ'ব আৰু আমিও যিমান পাৰোঁ এতিয়া উঠি অহা প্ৰজন্মই এনেকৈ আগৰ আগৰ প্ৰতিটো নিয়ম মানি ৰাখিবলৈ চেষ্টা কৰিম যোনবোৰ এইবোৰ সাংস্কৃতিক কেতিয়াও হেৰাই যাবলৈ নিদিব লাগিব আৰু আমি যিমান পাৰোঁ এনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিম